হেল্ল' অঁ হয় কোনে ক'লে বাৰু

অঁ হয় কৰোঁ বাৰু অঁ কওকচোন

অঁ অঁ অঁ লাগিব বাৰু অঁ অঁ অঁ অঁ বাৰু ঠিকে আছে এতিয়া আপোনাৰ কোম্পানীয়ে আজিকালিটো বহুত আছে মাৰো আছে অঁ মাৰো কোম্পানী আছে হেভেলছ আছে এংকৰ আছে আৰু প্ৰত্যেকটো কোম্পেনীৰে আপোনাৰ ৰেটবিলাকো বেলেগ বেলেগ থাকে এতিয়া অঁ এতিয়া আমি ইয়াত হেভেলছৰো লগাওঁ এংকৰো লগাওঁ বা মাৰোও লগাওঁ মোৰ মতে আপোনাৰ হেৰি যদি ভালকৈ অলপ লগাওঁ বুলি ভাবে তেতিয়াহ'লে হেভেলছৰটো লগাই লওক হেভেলছ অঁ বাৰে বাৰে অঁ বাৰে বাৰেতো নহয় গতিকে আপুনি হেভেলছৰটো লগাই লওক আপোনাৰ বহুত দিন যাব মানে কৈছোঁ নহয় বাৰে বাৰে আপোনাৰ হেৰি ৰিপেয়েৰিঙো কৰি থাকিব নেলাগে অঁ গতিকে হেভেলছৰ আপুনি চুইটচ বোৰ্ড বাল্ব এইবিলাক গোটেইখিনি পাই যায় বাৰু অঁ অঁ কওকচোন খৰচ পাতি আপোনাৰ কি হয় বাৰু ৰূম কেইটা আছে তাত কেইটা পইণ্ট লগাব অঁ অঁ এতিয়া আপুনি তাত পইণ্ট অঁ পইণ্ট কেইটা লগাব বাল্ব কেইটা লগাব এনকুৱা চাই পেলাই নি হ'ব যদি আপুনি অঁ এটা ৰূমত যদি আপুনি চাৰিটা বাল্ব দিয়ে তেতিয়া চাৰিটা পইণ্টৰ আহি গ'ল যদি এটা দিয়ে এটা পইণ্টৰ খৰচা হ'ব গতিকতে কেইটা পইণ্ট লগাব বা কেইটা বাল্ব লগাব সেইকেইটা চাই হ'ব এতিয়া আপুনি এনেই আমি যদি লগাবলৈ যাওঁ এটা পইণ্টত আমি পাঁচ টকাকৈ লওঁ এতিয়া সেই হিচাপত আপোনাৰ পইণ্ট কেইটা হ'ব গতিকে আপুনি হিচাপ কৰিলে হিচাপটো ওলাই যাব আৰু লগতে আপোনাৰ মেটেৰিয়েলছখিনি এতিয়া কিনিবলৈ এইটো দামটো আপুনি গম পায়ে যাব দোকান এখনত গ'লে অঁ অঁ গতিকে আপুনি এতিয়া আপোনাৰ ঘৰখনত কেইটা পইণ্ট আছে সেইটো আচলতে ৰূমটোত প্ৰত্যেকটো ৰূমটোতে আপুনি হিচাপটো উলিয়াই ল'ব অঁ অঁ

অঁ ঠিক আছে বাৰু দিয়ক ভাল বাৰু হয় ধন্যবাদ